হয় কওকচোন

হয় আপুনি ক'ৰ পা কৈছিলে ৰহা বাৰু কওকচোন

অ' অ' অ'

ব্ৰইলাৰ আমি কিলো হিচাপে বেচিলে ধৰি লওক আপোনাৰ এতিয়া দুশ সত্তৰ আশীকৈ চলি আছে কিন্তু আমি যদি আপুনি সৰহকৈ লয় তেতিয়া দুশ চল্লিছমানকৈ যাব কেজি হয় দুশ চল্লিছ মানকৈ যাব আপুনি যদি গোটা ল'ব ন তেতিয়াহ'লে গোটা ল'লে দামটো আৰু কমি যাব এশ নব্বৈ মানকৈ পাই যাব কাৰণ আপুনি যদি সৰহকৈ লয় তেতিয়াহ'লে গোটাকৈ লোৱাই বেছি ভাল হ'ব আৰু কাটা ব্ৰইলাৰটোহে আমি দুশ চল্লিছকৈ বেচোঁ গোটাকৈ ল'লে আপোনাৰ এশ নব্বৈ এশ আশী এনেকৈ আহি যাব এতিয়াটো বস্তুৰ দামটো বাঢ়ি গৈছে ন এতিয়া মানে য'তে ততে পাবলৈ নাই বাইদেউ এতিয়া কি কৰিব আৰু সেইকাৰণে গৰম আহি গ'ল গৰমত এতিয়া ব্ৰইলাৰ নাৰাখেও বহুত ফাৰ্মত ব্ৰইলাৰবিলাক মৰে ছাপ্লাই এতিয়া কম আহিছে সেই হিচাপে মানে এতিয়া আপোনাৰ হ'ব আৰু বিছ টকা মানকৈ আমি পাৰ কেজিত বিছ টকা মানকৈ তাতকৈ তলতটো আমি নোৱাৰিম কোনোপধ্যেই নোৱাৰিম বিছ টকামান দিলে ওৱান ছিক্সটি মানকৈ ধৰি দিম আৰু নহয় নহয় আপুনি চাব আপুনি ক'তো নাপায় আপুনি চাবচোন আপুনি ক কোনো জেগাই আপোনাক দিব নোৱাৰিব আমি যিটো দামত দিও তাৰমানে চাৰে সাতশমান চলি আছে

কিমানত ছয়শ টকাতটো সম্ভৱ নহয় বাইদেউ চাৰে ছয়শত নোৱাৰিম ব খাচীটোৰ দামটো এৰিব নোৱাৰিম খাচী বিছ টকা পাৰ ৰে'টত আমি এৰিব পাৰিম প্ৰতি কেজত প্রতি কেজিত হয় হয় আহিব আহিব আহিব আহিবচোন আমি কথা পাতিম কিবা এটা হ'ব বাৰু আপুনি আহি ল'ব আপোনাৰ আৰু এটা কথা আপোনাৰ ডেলিভাৰী একদম ঘৰত আমি দিয়াৰ ব্যৱস্থা কৰি দিব পাৰিম আমাৰ আছে বাৰু আপুনি নলওঁ আপুনি ডাইৰেক্ট দি দিম আপুনি সৰহকৈ লোৱা মানুহক আমি ঘৰত দি থৈ আহোঁ আৰু তাতে বুক কৰিলে যদি আপোনাৰ বিয়া বাৰু তাতে কিবা কিবি এনেকুৱা সকাম চকাম থাকিলে আমি ঘৰত দি দিও চিন্তা কৰিব নালাগে আপুনি ঠিক আছে ঠিক আছে দিয়ক